ভাৰত এখন ইতিহাস প্ৰসিদ্ধ দেশ আমি আগৰ পৰাই সৰুৰ পৰাই পঢ়ি আহিছোঁ যে ব্ৰিটিছৰ দিনৰ আগৰ পৰাই ব্ৰিটিছতকেও আগৰ পৰা আমাৰ ভাৰতত মোগল মোগলসকল বা আমাৰ আহোমসকলে কিমান কষ্ট কৰি কষ্ট কৰি আমাৰ দেশৰ স্বাধীনতাৰ কাৰণে লৰিছে বা স্বাধীনতা নহ'লেও তেওঁলোকে দেশখন বচাই ৰাখিবৰ কাৰণে তেওঁলোকে সংস্কৃতি বচাই ৰাখিবৰ কাৰণে কিমান কি কৰিছে আমি দেখিছোঁ আৰু বিশেষকৈ আমাৰ স্বাধীনতাৰ সময়ত মহাত্মা গান্ধী বা ভগত সিং তেওঁলোকে যিমান কষ্ট কৰিছে বা তেওঁলোকে বলিদান দি পেনে আমাৰ ভাৰতখন ৰক্ষা কৰিবৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে বিৰুদ্ধে যুদ্ধ কৰিছে আৰু যুদ্ধ কৰি পেনে বচাইছে আমি সেইবোৰৰ কাৰণে আমি বহুত গৌৰৱান্বিত বা ভাৰত ভাৰতৰ সকলো মানুহে তেওঁলোকৰ ওচৰত কৃ চিৰকৃতজ্ঞ হৈ আছে বা আমি যিমান ডাঙৰ দেশ হৈ গলেও আমি তেওঁলোকৰ অৰিহণা অবিহনে আমি ইমান আগলৈকে যাব নোৱাৰিলোঁ হয় এতিয়াতো আমি বহুত উন্নত হৈ গৈছোঁ তেতিয়া যেতিয়া নাই নাইণ্টিন ফ'ৰ্টি ছেভেনত যেতিয়া আমি স্বাধীন হৈছিলোঁ ফাৰ্ষ্ট তেতিয়া তেতিয়াৰ তেতিয়াৰ পৰা আমাৰ দেশখন এখন উন্নত দেশৰ শাৰীত যাবলৈকে তেতিয়াই তেতিয়াই আৰম্ভ হৈছিল আৰু ম মোৰ আৰু মোৰ চবতকৈ দেশৰ ঐতিহাসিক মুহূৰ্ত হ'ল স্বাধীনতা যেতিয়া আমাৰ ভাৰতে স্বাধীন লা স্বাধীনতা লাভ কৰিছিল পোন্ধৰ আগষ্ট উনৈছশ সাতচল্লিছ চনত সেইটোৱে মোৰ স সকলোতকৈ ভাল লগা মুহূৰ্ত আৰু তাতে ভগত সিঙেই হওক বা মহাত্মা গান্ধীয়েই হওক তেওঁলোকে যিমান কষ্ট কৰিছিল সেইটো সেইটো কাৰণে আমাৰ দেশখন স্বাধীন হৈছিল আৰু মোৰ সঁচাকৈ বহুত ভাল লাগে আৰু মোৰ বিশেষকৈ মই অসমৰ যিহেতু অসমৰ মণিৰাম দেৱাম পিয়লি ফুকন কুশল কোঁৱৰ কনকলতা তেওঁলোকৰ যিটো অৱদান সেইটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ তেওঁলোকে অসমখন বচাবৰ কাৰণে যিটো কষ্ট কৰিছিল নিজৰ নিজক মৃত্যুমুখত পেলাইয়ো আমাৰ অসমখন বচাই থৈ গৈছিল সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেইটো মোৰ কাৰণে চবতকে ডাঙৰ তেওঁলোকৰ আমাৰ দেশৰ কাৰণে অৱদান বুলি ভাবোঁ